শৈশৱকাল মোৰ বোধেৰে প্ৰতিজন শিশুৰ জীৱনৰ প্ৰতিজন মানুহৰ জীৱনৰ আটাইতকৈ মধুৰতম সময় শৈশৱকালত যিবিলাক স্মৃতি ৰৈ যায় পিছৰ সময়ছোৱাত সেই স্মৃতিয়ে মন প্ৰাণ পুলকিত কৰে যেতিয়া আমি সেই স্মৃতিবিলাক ৰোমন্থন কৰোঁ অন্য মানুহৰ দৰে মোৰ জীৱনতো শৈশৱকালৰ স্মৃতিয়ে এক বিশেষ স্থানৰ অধিকাৰ কৰি আহিছে নানান স্মৃতি এতিয়াও মোৰ মনত সজীৱ হৈ আছে শৈশৱকালৰ সেই স্মৃতিবিলাকৰ ভিতৰত প্ৰথমতেই মই ক'ব লাগিব জীৱনৰ প্ৰথমটো সেই দিন যিটো দিনত মই অসম জাতীয় বিদ্য়ালয় বুলি মই পঢ়া বিদ্য়ালয়খনত প্ৰথমটো খোজ পেলাইছিলোঁ অসম জাতীয় বিদ্য়ালয়ত ঊনৈছশ নিৰানব্বৈ চনৰ এক জানুৱাৰী তাৰিখে মই অংকুৰ শ্ৰেণীত নামভৰ্তি কৰিছিলোঁ অংকুৰ শ্ৰেণীত সেই দিনটোত নামভৰ্তি কৰাৰপৰা দশম শ্ৰেণীলৈকে মই অসম জাতীয় বিদ্য়ালয়তেই মুঠ বাৰটা বছৰ পাৰ কৰিছিলোঁ শৈশৱৰ বহু স্মৃতি অসম জাতীয় বিদ্য়ালয়ৰ লগতেই জড়িত প্ৰথম দিনা যেতিয়া মই বিদ্য়ালয়লৈ গৈছিলো সেইদিনা স্কুটাৰত গৈছিলোঁ মোৰ দেউতাই স্কুটাৰ চলাই গৈছিল দেউতাৰ তেতিয়া স্কুটাৰততো আমি সকলোৱে জনাত দুটা ছীট থাকে দুটা দুজন মানুহ বহিব পাৰি দেউতাই প্ৰথম ছীটত বহিছিল দেউতাৰ পিছত মই বহিছিলো তেতিয়া মই সৰু ল'ৰা এজন গতিকে মোক বেছি ঠাইৰ প্ৰয়োজন নাছিল বহাৰ কাৰণে মোৰ পিছত মোৰ মা বহিছিল আমি তিনিজন অসম জাতীয় বিদ্য়ালয়লৈ বুলি গৈছিলোঁ জীৱনৰ সেই প্ৰথমতো বিদ্য়ালয়ত খোজ পেলোৱা দিনত

বহু সময় ধৰি ৰাতিপুৱা কান্দিছিলোঁ বিদ্য়ালয়ত উপস্থিত হোৱাৰ পিছত কাৰণ মই গ'ম পাইছিলো যে সেই সময়খিনিত যেতিয়া মই বিদ্য়ালয়ত থাকিম ৰাতিপুৱা ন বজাৰপৰা দিনৰ বাৰ বজালৈকে সেই তিনিঘণ্টা সময় মোৰ লগত মোৰ মা মোৰ দেউতা মোৰ দাদা মোৰ বাইদেউ কোনো থাকিব নোৱাৰে কেৱল মইহে সেই বিদ্য়ালয়খনত উপস্থিত থাকিম সেইখিনি সময়ত মোৰ লগত মোৰ পৰিয়ালৰ আন কোনো সদস্য় তাত উপস্থিত থাকিব নোৱাৰে এই কথাটোৱে মোক ভিতৰৰপৰা মোক যথেষ্ট দুখ দিছিল মোৰ শংকাৰ সৃষ্টি হৈছিল মোৰ ভয় লাগিছিল মা দেউতাক এৰি মই কেনেকৈ থাকিম বিদ্য়ালয়ত ইমান সময় মই মাৰ শাৰীৰ আঁচলত ধৰি কান্দিছিলোঁ মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মোক টানি আঁজুৰি নিবপৰা নাছিল বিদ্য়ালয়ৰ শ্ৰেণী কোঠালৈকে কাৰণ মই মাৰ শাৰীৰ আঁচলত ইমান জোৰে পকাই ধৰিছিলোঁ যে তেওঁলোক মোক টানি লৈ যাবপৰা নাছিল মায়েও কান্দিছিল দেউতাইও কান্দিছিল কিন্তু তাৰ মাজতো দেউতাই মোক ধমকো দিছিল যে বাবু তই যা তই স্কুললৈ যা তই ক্লাছ কৰ ক্লাছ শেষ হোৱাৰ পিছত আমি তোক আকৌ নিবলৈ আহিম কিন্তু মই বিশ্বাস কৰা নাছিলোঁ মই ভাবিছিলো মা দেউতাই মোক এৰি কোনোবা বেলেগ জেগাত গুচি যাব গতিকে মই বহুত দুখ পাইছিলোঁ মই বহুত চিঞৰি চিঞৰি কান্দিছিলোঁ কিন্তু অৱশেষত পৰম শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলে মোক বহুত মৰম কৰি মোক বুজাই বঢ়াই ক্লাছ ৰুমলৈ শ্ৰেণী কোঠালৈ লৈ গৈছিল আৰু মই তাত বহুত সময় থকাৰ পিছত মানুহজন পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিলোঁ জীৱনৰ বিদ্য়ালয়ত কটোৱা সেই প্ৰথম দিনটো মোৰ আজিও স্মৰণীয় আৰু চিৰ স্মৰণীয় হৈ ৰ'ব মোৰ জীৱনৰ অন্তিমটো মুৰ্হূতলৈকে তেনেকুৱা আন নানান গুৰুত্বপূৰ্ণ দিন আছে বিদ্য়ালয়ত যেতিয়া বাৰ্ষিক অনুষ্ঠান হয় যাক আমি গীত মাতৰ গধূলি বুলি কওঁ তাত মই প্ৰথমবাৰ সমবেত সংগীত পৰিৱেশন কৰিছিলোঁ সমবেত সংগীত হৈছে দলীয় পৰ্যায়ত গোৱা গান য'ত এটা গান বহুত এটা দলত বহুতজন সদস্য়ই একেলগে পৰিৱেশন কৰে সমবেত সংগীতৰ সেই দিনটো মোৰ বহুত স্ম স্মৰণীয় মোৰ বহুত মনত পৰে সেই দিনটো বহুত ভাল আছিল তাৰপিছত মনত পৰে যেতিয়া মই প্ৰথন শ্ৰেণীত প্ৰথম অংকুৰৰ প্ৰাক প্ৰাথমিকত আমাৰ বিদ্য়ালয়ত কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল আমাক কেৱল ছবি অঁকা গান গোৱা খেলা ধূলা কৰা শাৰীৰিক ব্য়ায়াম কৰা এইবিলাক শিকোৱা হৈছিল প্ৰথম দুবছৰ গতিকে ঊনৈছশ নিৰানব্বৈ আৰু দুহেজাৰ চনত আমাৰ বিদ্য়ালয়ত কোনো ধৰণৰ পৰীক্ষাত আমি অৱতীৰ্ণ হোৱা নাছিলোঁ তাৰপিছত প্ৰথম শ্ৰেণীত আমি প্ৰথমবাৰৰ বাবে বিদ্য়ালয়ৰ গোট পৰীক্ষা চাৰিটা গোট পৰীক্ষা বিছ বিছ নম্বৰৰ অনু অনুষ্ঠিত হৈছিল সেই পৰীক্ষাত আমি অৱতীৰ্ণ হৈছিলোঁ আৰু এটা ছয়মাহিলি পৰীক্ষা এটা আৰু বছৰেকীয়া পৰীক্ষা এটা অনুষ্ঠিত হৈছিল তাতো আমি অৱতীৰ্ণ হৈছিলোঁ প্ৰথম শ্ৰেণীত চতুৰ্থ গোট পৰীক্ষাত আমাৰ চাৰিখন বিষয় আছিল সেই চাৰিখন বিষয়ৰ চাৰিওখনতে মই বিছৰ ভিতৰত বিছ পাইছিলোঁ আৰু সেইটো মোৰ অতিকৈ চিৰ স্মৰণীয় হৈ ৰ'ব চাৰিখন বিষয়ত বিছৰ ভিতৰত বিছ পালে মোক দেউতাই এখন চাইকেল দিম বুলি কৈছিল কিন্তু চাইকেলখন মই না নাপালো দেউতাই ভয়তে মই চাইকেল চলাব নোৱাৰিম বুলি যিহেতু মই সৰু ল'ৰা এটা গতিকে তেওঁ মোক দিয়া নাছিল চাইকেলখন কিনি যিহওক সেই এটা বৰ ডাঙৰ স্মৃতি প্ৰথম শ্ৰেণীত যিকেইটা পৰীক্ষা অনুষ্ঠিত হ'ল সৰ্বমুঠ ছটা পৰীক্ষা তাত মই তৃতীয় স্থান লাভ কৰিছিলোঁ গোটেই প্ৰথম শ্ৰেণীৰ ভিতৰত দ্বিতীয় শ্ৰেণীত যেতিয়া বাক্য় ৰচনা কৰা বোলা কৰা বুলি এটা প্ৰশ্ন আহে অসমীয়া প্ৰশ্নকাকতত সেই প্ৰশ্নটোত মই বহুত ভয় খাইছিলোঁ কাৰণ এটা শব্দৰে কেনেকৈ বাক্য় ৰচনা কৰিব লাগে তেতিয়ালৈকে মই ভালদৰে বুজি উঠা নাছিলোঁ সেই কথা মোৰ এতিয়াও মনত পৰে দ্বীপজ্য়োতি বৰপূজাৰী ছাৰে আমাক অসমীয়া পঢ়াইছিল আৰু অসমীয়াত মোৰ মাৰ্কচ নম্বৰ খুব বেছি সন্তোষজনক নাছিল আৰু সেইকাৰণে মোক ছাৰৰ ছাৰে শাস্তিও প্ৰদান কৰিছিল যাতে মই ভ অনাগত দিনত ভৱিষ্য়তৰ দিনত যাতে পৰীক্ষাবোৰ ভাল কৰিব পাৰোঁ ভাল নম্বৰ মই লাভ কৰিব পাৰোঁ তাৰকাৰণে তেওঁ ক'ব গ'লে উৎসাহ প্ৰদান কৰাৰ দৰে মোক এটা শাস্তি প্ৰদান কৰিছিল সেইটো এটা মোৰ মনত ৰাখিবলগীয়া কথা প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী দ্বিতীয় শ্ৰেণীটো মই ক্লাছৰ তৃতীয় আছিলোঁ তৃতীয়ৰপৰা চতু্ৰ্থ পাওঁতেও মই ক্লাছৰ তৃতীয় আছিলোঁ চতুৰ্থৰপৰা পঞ্চম পাওঁতেও মই ক্লাছৰ তৃতীয়ই আছিলোঁ পঞ্চমৰপৰা ষষ্ঠ পাওঁতে মই ক্লাছৰ প্ৰথম হৈছিলোঁ আৰু পঞ্চমৰপৰা ষষ্ঠ ষষ্ঠৰপৰা সপ্তম সপ্তমৰপৰা অষ্টম অষ্টমৰপৰা নৱম নৱমৰপৰা দশম এই আটাইকেইটা বছৰত মই সদায় আমাৰ ক্লাছৰ ভিতৰত আমাৰ গোটেই শ্ৰেণীটোৰ ভিতৰত মই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিলোঁ যিটো মোৰ কাৰণে চিৰ স্মৰণীয় হৈ ৰ'ব তাৰ উপৰি প্ৰথম দ্বিতীয় শ্ৰেণীত মই কাঠ পেঞ্চিলেৰে লিখিছিলোঁ কলম কেনেকৈ ব্য়ৱহাৰ কৰিব লাগে আমাক সেইটো কোৱা হোৱা নাছিল গতিকে তৃতীয় শ্ৰেণীত প্ৰথমবাৰৰ বাবে আমি কলম হাতত তুলি লৈছিলোঁ আমি নীপ কলম ব্য়ৱহাৰ কৰিছিলোঁ ফাউণ্টেইন পেন বুলি যিটোক কয় আজিকালি নীপ কলম বুলি আমি কওঁ সেই কলমেৰে মই ক্লাছ থ্ৰী অৰ্থাৎ তৃতীয় শ্ৰেণীত লিখা আৰম্ভ কৰিছিলোঁ তাৰপিছত জেল্ পেন আৰু বল পেন এই বল পেন আৰু জেল্ পেন মই ব্য়ৱহাৰ কৰিছিলো চতুৰ্থ শ্ৰেণীৰপৰা একেবাৰে দশম শ্ৰেণীলৈকে তৌ এইবিলাক মোৰ অতি স্মৃতি মৰমৰ স্মৃতি ক'ব গ'লে তাৰোপৰি সেই কেইবছৰ ঘৰুৱা পৰিস্থিতিও বহুত ভাল আছিল মোৰ বাইদেউ মেট্ৰিক পাছ কৰিছিল মোৰ দাদাই মেট্ৰিক পাছ কৰিছিল দাদাৰ মেট্ৰিকৰ ফলাফল বা বাইদেউৰ মেট্ৰিকৰ ফলাফলত ঘৰত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিল ঘৰত খবৰ ল'বলৈ অহা মানুহ মানুহক চাহ মিঠাই দিয়াৰ যিটো ব্য়ৱস্থা সেইবিলাক নতুন নতুন আছিল মোৰ কাৰণে তদুপৰি সেই সময়ছোৱাত আমাৰ তেতিয়া কেৱোল কানেকশ্ব্য়ন নাছিল টিভিত ডি ডি ৱান ডি ডি টু আছিল তাত কিছুমান ইমান মনোৰঞ্জন ধৰ্মী ধাৰাবাহিক প্ৰদৰ্শন হৈছিল যিবিলাক মোৰ এতিয়াও মনত পৰে যেনে আঁখে শক্তিমান ৰামায়ণ মহাভাৰত লক্ষ্মী দেৱীৰ ওপৰত এটা চৌ আছিল এখন ধাৰাবাহিক প্ৰদৰ্শন হৈছিল ইন্দ্ৰ দেৱৰ ওপৰত এখন ধাৰাবাহিক প্ৰদৰ্শন হৈছিল এনেকুৱা বহুত মনোৰঞ্জনধৰ্মী ধাৰাবাহিক মই ৰাতি হওক গধূলি হওক মই চাইছিলোঁ সেইখিনি সময়তে ক্লাছ ফাইভ ছিক্সৰ সময়তে অৰ্থাৎ পঞ্চম ষষ্ঠ শ্ৰেণীৰ সময়ত মই ৰুটি কেনেকৈ বেলিব লাগে আটা মাৰি ৰুটি কেনেকৈ বেলি ৰুটি বনাব লাগে তাৰোপৰি আলু কেনেকৈ ভাজিব লাগে কণী কেনেকৈ অমলেট কৰিব লাগে এইবিলাক বস্তু মোৰ বাইদেউ আৰু মোৰ মাৰপৰা শিকিছিলোঁ গতিকে শৈশৱৰ সেই সময়ছোৱাৰ যিবিলাক কাম মই কৰিছিলো সেইবিলাক মোৰ আজিও অন্তৰত সজীৱ হৈ আছে আৰু চিৰদিন সজীৱ হৈ ৰ'ব চিৰ স্মৰণীয় হৈ ৰ'ব আৰু মোৰ হিচাপত আমি সকলো মানুহৰ মনত এটি শিশু লুকাই থাকে গতিকে শিশুকালৰ যিখিনি কথা যিখিনি স্মৃতি সেইখিনিয়ে মনত অপাৰ আনন্দৰ সৃষ্টি কৰে মইও তাৰ ব্য়তিক্ৰম নহয়